মই আজি দুদিনৰ আগত ফ্লিপকাৰ্টৰ পৰা এটা হেণ্ড বেগ লৈছিলোঁ হেণ্ড বেগটো বৰ ভাল পাইছোঁ মই বহুতখিনি বস্তু সোমাই যায় লগতে হেণ্ড বেগটোত চেইন আৰু তাৰ যিটো লেডাৰ লেডাৰটো ভাল পাইছোঁ বহুত ভাল আহিছে বহুত